হাঁহ কুকুৰা হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰা পালন কৰোঁতে ধাৰণাটো হৈছে যে হাঁহ কুকুৰাবিলাকে নিজে আজৰি নিজে নিজে নিজৰ নিজৰ হাতে আঙুলি আঙুলি বা ঠেঙে আজৰি খাই ভালপায় হাঁহ কুকুৰাবিলাকে আৰু হাঁহবিলাকে পানীত বিশেষকৈ পানীত চৰি ভালপায় আৰু পানীত পানীত নানা ধৰণৰ পানীত নানা ধৰণৰ মাছ পোক পতংগ কেঁচু আদি খাবলৈ পোৱা যায় সিহঁতে ফুৰি ভালপায় আৰু সিহঁতক সিহঁতক সৰুৰপৰাই এটা অভ্যাস কৰিলে যোন ঠাইত খাবলৈ দিয়া হয় বা যি নামেৰে মতা হয় সেই মাতবোৰ সেই মাতে মাতিলে সিহঁতে বেছি সিহঁতে সৰুৰপৰা মাতিলে সেই মাতে সিহঁতে চিনি পোৱা যায় আৰু সিহঁতে মাতে মাত দিলে লগা লগ গৃহস্থ চোতালত আহে আৰু লগত গৃহস্থই যি দানা খাবলৈ দিয়ে সেই দানাতে সেই দানাকে খায় সেই দানাকেই খায় সেই দানাকে খায় খায় খায় আৰু লগতে সিহঁতক ধান দানা যি দিয়া হয় তাকে খোৱা হয় বিশেষকৈ সিহঁতে নিজে নিজৰ নিজে নিজৰ ঠেঙে আজৰি খাই বেছি ভালপায় বেছি ভালপায় বুলি ই বুলি ভাবোঁ লগতে হাঁহবিলাকে পানী ই পানী বিশেষকৈ হাঁহবিলাকে পানী ভালপায় আৰু যেতিয়া চৰি হয় তেতিয়া গৃহস্থৰ চোতালত বা বাৰীত গৃহস্থ চোতালত বা বাৰীত আহি আহি জিৰাই লগতে গাবিলাকো সিহঁতৰ ভাল কৰি লয় পাখি চাখিবিলাক শুকুৱাই লয় কুকুৰাবিলাকে খুঁটৰি খাই ভালপায় হাঁহ কুকুৰা হাঁহবিলাকে লগতে ছাগলীবিলাকেও ঘাঁহ চাঁহ আদি খাই ভালপায় লগতে গৃহস্থই যেতিয়া দিয়ে তেতিয়াই তেতিয়াই খাবলৈ খাবলৈ দিয়া হয় তেতিয়া ভালপায় আৰু হাঁহে ধান বিশেষকৈ ধান তুঁহ গুৰি আদি আদি খাই ভালপায় হাঁহবিলাকে হাঁহবিলাকে হাঁহ তুঁহ গুৰি আদি খাই ভালপায় কুকুৰাবিলাকে বিশেষকৈ গোটা ধৰণৰ বস্তু যেনেকৈ খুন্দো চাউল খুন্দো চাউল খুন্দো চাউল মাহ ধান ধান পোক পতংগ আদি ইত্যাদি বস্তু খোৱা যায় হাঁহবিলাকে বিশেষকৈ কেঁচু কুমটি আদি খাই সিহঁতক য'ত যোন ঠাইত দিয়া হয় সেই ঠাইতে সেই ঠাইতে খোৱা হয় খোৱা হয় যি ঠাইতে দিয়া হয় সেই ঠাইতে খোৱা হয় লগতে লগতে হাঁহ কুকুৰাবিলাকে বিলাকে গৃহস্থই যি নামে মাতে বা যিহে সিহঁতক সৰুৰপৰা সৰুৰপৰা মাত দিয়া হয় সেই মাতত চিনিব পাৰি সিহঁতে খাবলৈ আহে লগতে হাঁহৰ দানা দানা দানা তুঁহ গুৰি ভাত আদি ইত্যাদি বস্তু দিয়া হয় যি ঠাইত দিয়া হয় বা যোনডোখৰ ঠাইত দিয়া হয় সেই ঠাইডোখৰলৈ আহে নিজৰ ভোক লাগিলে খাবলৈ আহে হাঁহ কুকুৰাবিলাকে ভোক লাগিলে গৃহস্থৰ ঘৰলৈ আহে বা গৃহস্থৰ ঘৰলৈ আহে ধান চাউল আদি দিয়া হয় লগতে হাঁহবিলাকে পানীত মাছ মাছ পোক পৰুৱা আদি খাই পানীত থাকি বেছি ভালপায় হাঁহবিলাকে হাঁহবিলাকে পানীত থাকি বেছি ভালপায় পানীত পানী লওঁ পানী হাঁহবিলাকে বিশেষকৈ পানীত থাকি বেছি ভালপায় পানীত থাকি বেছি ভালপায় আৰু সময় মতে সময় মতে ওলোৱা হয় হাঁহবিলাকৰ সময় মতে সোমোৱা হয় ৰাতিপুৱা ৰাতিপুৱা হ'ল হ'লে হাঁহবিলাকে ওলায় আৰু গধূলি গধূলি হ'লে ঘৰৰ গৃহস্থ বা গঁৰালত সোমাবলৈ আহে কুকুৰাই মতা কুকুৰাই দাগ দিয়ে ৰাতিপুৱা চাৰিটা তিনিটাতে দাগ দিয়া হয় কুকুৰাবিলাকে তাৰ পিছত তাৰ পিছত হেৰি কৰা হয় হেৰি কৰা হয় কুকুৰা হাঁহবিলাকক কৰা হয় লগতে হাঁহ কুকুৰাবিলাক ধোৱা হয় কুকুৰাবিলাকে বিশেষকৈ ওপৰত থাকি বেছি ভালপায় বিশেষকৈ বেছি থাকি ভালপায় হাঁহ কুকুৰাবিলাকে আৰু হাঁহ কুকুৰাবিলাকে ওপৰত থাকে হাঁহবিলাকে তলত থাকে হাঁহবিলাক উৰিব নোৱাৰে কুকুৰাবিলাকে উৰি ওপৰতো ওপৰতো উঠা হয় হাঁহ হাঁহ কুকুৰাবিলাকক দানা পানী ইত্যাদি খোৱা হয় হাঁহে পানীত পথাৰত পথাৰত মুকলিভাৱে চৰি ফুৰি ভালপায় হাঁহে হাঁহে হাঁহ কুকুৰাবিলাকে বিশেষকৈ চৰি ভালপায় খাই ভালপায় কুকুৰাবিলাকে কুকুৰাবিলাকে খোঁচৰি খোঁচৰি খোঁচৰি খাই ভালপায় সেইবোৰকে সেইবিলাক খোঁচৰি কুটৰি খাই ভালপায় বাৰীত চৰি ভালপায় পোক পৰুৱা আদি খাই ভালপায় হাঁহবিলাকে আৰু হাঁহবিলাকে হাঁহবিলাকে বাৰীত চৰি চৰি ইত্যাদি ফুৰি খাই ভালপায় লগতে হাঁহে লগতে হাঁহ কুকুৰাবিলাকে না নানা ধৰণৰ হেৰি খাই বস্তু খাই লগতে পোক পৰুৱা আদি আদি খোৱা হয় সেই মাহ আদি খোৱা হয় হাঁহবোৰে পোক পতংগ কীট বিলাক খাই শেষ কৰে